মই বাদ্যযন্ত্ৰ আমি মাইকী মানুহে নামঘৰত হেৰি বজাওঁ সৰু সৰু তাল বজাওঁ আমাৰ মহিলাসকলে নাম গাই থাকোঁতে ভাদমহীয়া বাদ্যযন্ত্ৰ তাত সেইযোৰ বজাব পাৰোঁ কিন্তু নেগেৰাযোৰ শুনি বৰ ভাল পাওঁ বজাবলৈ মন যায় কিন্তু ইচ্ছা যত্ন কৰিছোঁ নাই পৰা আৰু হেৰিয়ৰ কৰতাল এনেকৈ ৰুকণি মই কৰতালখন আনি অকণ অকণ বজাওঁ যিমান যত্ন কৰিব লাগে সিমান যত্ন কৰি আছোঁ বজাই আছোঁ চাপৰিটো আমি জোখতেই গাওঁ নামত যি নামত যেনেকৈ চাপৰি বজাব লাগে তেনেকৈ যাওঁ যি নামত যেনেকৈ হেৰি সৰু ঘৰত হেৰি খুঁটিতালযোৰ বজাব লাগে আমি তেনেকৈ বজাওঁ আৰু নেগেৰা নামত বেছি ভাল পাওঁ নেগেৰাযোৰ বজাবলৈ যত্ন হেৰি শুনি ভাল পাওঁ কিন্তু বজাব নোজানো বজাবলৈ অকমান যন্ত যন্তন চেষ্টা কৰি থাকোঁ বজাবপৰা নাই আছো খুঁটিতালযোৰ কিন্তু বজাওঁ আমি আইসকলৰ চাপৰি বেছিকৈ গাওঁ চাপৰি গাই ভাল পাওঁ দিহানাম আইসকলক আমি এনেকৈ গোঁসাই নাম বৃন্দাবনীয়া নাম শংকৰদেৱৰ নাম শিৱ নাম আমি নাম গুণ গাওঁ আৰু তাৰ লগে লগে আমি খোল তাল তাৰপৰা আমাৰ নেগেৰা খুঁটিতাল থাকে সেইবিলাক বাদ্য বাজে সেইবোৰ শুনি ভাল পাওঁ কিন্তু নিজে খুঁটিতালযোৰ বজাওঁ এই নেগেৰাযোৰ বজাবলৈ যত্ন কৰোঁ কিন্তু শুনি ভাল পাওঁ

ভাদৰ মাহটো আমাৰ গোটেই মাহটো তেনেকৈয়ে গুচি যায় নাম গুণ গাওঁতে মেলোতেই গোটেই ভাদৰ মাহটো নাম গুণ গাওঁতে আমাৰ তেনেকৈ গুচি যায় আকৌ ভাদৰ মাহটো যোৱাৰ পিছতে আমাৰ শংকৰদেৱৰ তিথি আহিব আমি নামখন নাম গাম মাাধৱদেৱৰ তিথি আহিব নামঘৰলৈ নাম গাবলৈ যাম বৰনামঘৰত ৰাতি বনচাৰ নাম পাতিব শিৱ নামঘৰত কৈলাশত আমাৰ আমি তালৈ যাওঁ তাতো আমি নাম গুণ গাওঁ গাই ভাল পাওঁ নাম গুণ গাই হেৰি কি বুলি কয় য'ত ত'ত এনেকৈ আমি নামতেই বেছিকৈ যাওঁ বিয়ানাম গোৱা আইনাম গোৱা এইবিলাকতে আমি বেছি ভাল পাওঁ নাম গুণ গাই গায়ে আমি ভাল পাওঁ নামতে বেছি বেছি ব্যস্ত হৈ থাকোঁ আৰু আমাৰ বৰনামঘৰ আছে বৰনামঘৰলৈ যাওঁ কৈলাশ আছে কৈলাশলৈ যাওঁ গাঁৱত বিয়া সবাহ পাতিলে তাৰ নামলৈ যাওঁ আৰু ঘৰতো তাৰ মাজতে আমাৰ তাঁত সোঁত থাকে তাঁত সোঁতত আমি ব্যস্ত হৈ থাকোঁ কেতিয়াবা আকৌ ধৰক যাব লাগে ক'ৰবালৈ নামৰ কাৰণে তালৈয়ো যাওঁ গাড়ী মটৰ লৈ আমাৰ গাঁৱৰ আইসকলো যায় আমিও যাওঁ সকলোৱে নাম গুণ গাবৰ কাৰণে ফুৰা চকা কৰিবলৈয়ো যাওঁ য'ত ত'ত নাম গুণ গাবলৈয়ো যাওঁ বিয়া সবাহ খাবলৈয়ো যাওঁ ফুৰিব চাকিবলৈয়ো যাওঁ নাম নাম আৰু চব নামেই গাওঁ আমাৰ বিয়ানাম আইনাম দিহানাম শিৱনাম সকলো নাম গাওঁ আমি নাম গুণ গাই বেছি ভাল পাওঁ ঘৰতো কেতিয়াবা বিয়া সভাহ পাতিলে আকৌ নাম গুণলৈ যাব নোৱাৰিলে আইসকলে অকমান হেৰি কৰে তথাপিতো আইসকলক কৈ থৈ যাওঁ আৰু যে আমুকলৈ যাম মোৰ নামলৈ আজি মই যাব নোৱাৰিম এনেকৈ বুলি কৈ মেলি থৈ যাওঁ কেতিয়াবা আকৌ সময় পালে নামলৈয়ে গুচি যাওঁ ৰাতিপুৱাই আৰু আমাৰ ঘৰৰ কামো থাকে তাঁত সুঁতো বব' লাগে ঘৰত কেতিয়াবা আকৌ বিহু সংক্ৰান্তি আহিলে আমি জা জলপান খুন্দা মেলা সেইবিলাকতো ব্যস্ত হৈ থাকিব লাগে নিজে যিখিনি ভাল পাওঁ সেইখিনি কৰোঁ নিজৰ হেৰিখিনি যোগাৰখিনি ল'ৰা ছোৱালীয়ে কোনটো খাই ভাল পায় সেইটো কৰোঁ এইটো খাই ভাল পায় বুলি ক'লে সেইটোকে বনাওঁ যিটোকে লাগে বুলি কয় সেইটোকে বনাই মেলি দিওঁ আৰু নাতি আছে ল'ৰা ছোৱালীকেইটাকো আকৌ স্কুললৈ যাব সময়ত যদি কয় বোলে আইতা আমুকটো বনাই দিয়া সেইটোকে বনাই দিব লাগিব আজি আইতা স্কুলত থৈ আহিবগৈ লাগিব আমাক ময়ে থ'বগৈ লাগিব আজি আনিবলৈ মানুহ নাই বাপেক ক'ৰবালৈ গ'ল বোৱাৰী যদি বেলেগ পথাৰলৈ হৈ গুচি যায় ময়ে আনিবগৈ লাগে সেইবোৰ কৰোঁ তাৰ মাজত আকৌ নামলৈয়ো যাওঁ নাম গুণত মানে যাবলৈ নেপালে অকমান নিজৰ মনটোৱে বেয়া লাগে যিদিনাখিনি কামৰপৰা যাব নোৱাৰি তেনেকৈয়ে যাওঁ আৰু নাম গুণ গাই মেলি ফুৰোঁ আমাৰ ঘৰতে আমি আকৌ মুগা পুহোঁ কেতিয়াবা মুগা চুমনিলৈয়ো যাব লাগে মুগাও ধৰিব লাগে মুগা আমি সিজাই নিজে ভাঙৰিত কাটিবও লাগে তাঁত সোঁতো বব' লাগে বিক্ৰী কৰি কেতিয়াবা ঘৰো চলাব লাগে ভাঙৰি আছে আমাৰ ভাঙৰিত আমি নিজে সূতা কাটোঁ আমাৰ ভাঙৰি অফিচৰ ফালৰপৰা চিকেল ছাৰৰ অফিচৰ ফালৰপৰা আমি দৰ্খাস্ত কৰি ভাঙৰি মেচিন আনি লৈছোঁ মেচিন আমি নিজে ঘৰত বহুৱাই লৈছোঁ সূতা কাটোঁ সেইখিনি কৰোঁ কেতিয়াবা কাষো বাকো কোনোবাই নোৱাৰিলেও আহা মোৰ লগতে শিকিবা বুলি তেওঁকো আনি মাতি আনি মোৰ লগতে পলু পুহিবলে কেনেকৈ পুহিব লাগে কি কথা সেইবোৰ শিকাই মেলি তেওঁকো এনেকৈ কাটিবা তেনেকৈ কাটিবা বুলি দেখুৱাই দিওঁ সেইবোৰ সেই গৰাকীয়েও সেই তেনেকৈ মোৰ লগতে শিকিলে কোনোবা যেনে মুগা কেনেকৈ সিজাব লাগে নেজানে তেওঁক মাতি আনিলোঁ তেওঁকো শিকালোঁ আমি সেইবিলাক কৰি থাকোঁ আমি নাম গুণ গাই থাকোঁ যিকোনো নাম গুণ নাম গুণ গাই ভাল পাওঁ বেছিকৈ কাৰণে নেগেৰা নাম দিহানাম এইবিলাকত আমাৰ প্ৰত্যেক মাহে মাহে চলি থাকে গাঁৱে গাঁৱে চলি থাকে বিয়া সবাহ চলি থাকে নাম গুণ এইবোৰকে গাই গাই এনেকৈয়ে আমাৰ মানে মনবিলাক ফূৰ্তি কৰি ৰাখোঁ আমি পৰিবলৈ নিদিওঁ কেতিয়াও বয়সৰ অনুপতি আমাৰ যি কাম আমি সেইখিনি কাম মানে বজাই ৰাখি কৰি ফুৰোঁ এই ভাগৱত এই নামঘৰ এই ক'ৰবাৰ বিয়া নাম গুণ গাবলৈ যাব লাগে ক'ৰবাত আই সকাম এটা পাতিলে তালৈ গ'লোঁ ক'ৰবাৰ কিবা এটা হ'ল তালৈ গ'লোঁ এনেকৈ আমি মানে গৈ মেলি ফুুৰোঁ

আগতে সৰুতে এইবিলাক কথা নাজানিছিলোঁ এতিয়া যেতিয়া এখন ঘৰলৈ আহিলোঁ বা এইবিলাক এতিয়া নাম গুণতো অকমান শিকিব লাগে গাব লাগে এইবিলাকত এতিয়া ব্যস্ত হৈ এইবিলাকত গাবলৈ শিকিলোঁ আগতে এইবিলাক বিষয় জঞ্জালত সোমাই আছিলোঁ কাৰণে ল'ৰা ছোৱালীও সৰু হৈ আছিলে সেইবিলাক কামত বৰকৈ মন নিদিছিলোঁ এতিয়া এইবিলাকৰপৰা অকমান ডাঙৰ দীঘল হ'ল মুক্ত পায় এতিয়া আমি নামঘৰে চামঘৰে বা নামে দিহা নাম গাবলৈ ক'ৰবাত প্ৰতিযোগিতা পাতিলে তালৈ বা ক'ৰবাত আমি মাজুলী চাজুলীও গৈছোঁ নাম গাবলৈ বিহপুৰিয়ালৈয়ো গৈছোঁ গেৰুকাজানলৈয়ো গৈছোঁ এনেকৈয়ে নাম গুণ গাই মেলি পেলাই ফুৰিছোঁ আৰু কেতিয়াবা মন যায় ঘৰতে তিনি চাৰিগৰাকী গোট খাই ল'লোঁ এই বাদ দে আজি আমাৰ ঘৰতে নেগেৰাযোৰ উলিয়াই আন সৰু বস্তুকেইটা উলিয়াই আন বাদ্যযন্ত্ৰকেইটা আজি আমাৰ ঘৰতে নাম এষাৰ গাওঁ আমি তেনেকৈ ঘৰতে হ'লেও আমি গাঁওৰ মহিলাসকলে গোট পিত খাই তেনেকৈয়ো ফূৰ্তি কৰিলোঁ তেনেকৈয়ো নাম গালোঁ বোলে আজি তোমাৰ ঘৰত গালোঁ কাইলৈ তেওঁৰ ঘৰত গালোঁ তেনেকৈয়ে নাম গালোঁ আমি তাৰ মাজতে ঘৰৰ গৃহ কামখিনি থাকে সেইখিনিও বজাই ৰাখি কৰোঁ ৰন্ধা বঢ়া ল'ৰা ছোৱালীক দিয়া খুওৱা বোওৱা আলহী হেৰিটো শুশ্ৰূষা কৰা বা কোনোবা গুৰু ভকতে যেনিবা চাহ দিয়া তামোল এখন দিয়া সেইখিনিও কৰিব লাগে কৰি মেলি তাৰ মাজৰ যেনিবা নামৰ প্ৰতিযোগিতা টাইম বেছিকৈ নাম ভাল পাওঁ কাৰণে নামৰ প্ৰতিযোগিতাতে আমি টাইমটো বেছিকৈ কৰোঁ যাবলৈ মন যায় আৰু যাবলৈ মন যায় যোৰকৈ কিন্তু শক্তিয়ে নুকুৱা যিমানখিনি পাৰোঁ সিমানখিনিলৈ যলৈ যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে যাওঁ নাম গুণ গাবলৈ ধৰক গুৱাহাটীলৈ গ'লোঁ সেয়া নাম গুণ গাই গ'লোঁ কিমান ভাল লাগিলে ৰাতিটোৰ দবা তেনেকৈ গুৱাহাটীত বিয়া পাতিলে বিয়াতো সেয়া বিয়া গুৱাহাটী একেবাৰে ধুবুৰীত ধুবুৰীতো সেয়া বিয়া খাবলৈ গ'লোঁ তাতো নাম গুণ গায় মিলি কিমান ফূৰ্তি লাগিলে সেইখিনিনো ক'ত পাম আকৌ তাৰপৰা পিছদিনাখনি গোটেই একেবাৰে গুৱাহাটী ভ্ৰমণ কৰিলোঁ ধুবুৰীখন টাউনে চাউনে গোটেইখন চাই একেবাৰে ধুবা ধুবা ধুবুনী কাপোৰ ধোৱালৈকেহঁতি চালোঁ ফেৰী নাৱত উঠিলোঁ ফুৰিলোঁ এনেকৈ ফুৰি চাকি কৰ্মখিনি কৰি মেলি ঘূৰি আহিলোঁ আকৌ এবাৰ ডিব্ৰুগড়লৈ গ'লোঁ তাত সকাম এটা আছিলে তালৈ গলোঁ আমি গাঁৱৰ পাঁচ চবৰে কিমান গোট খাই গ'লোঁ এটা দবা ল'লোঁ লৈ ৰাতিটো আমি নাম গুণ গাই গ'লোঁ ফূৰ্তি কৰি সেয়াই ভাল লাগিলে ফুৰি চাকি ফুৰি চাকি এনেকৈয়ে নাম গুণ গাই নামতে ব্যস্ত হৈ ঘৰৰ কামো ব্যস্ত বজাই ৰাখি ল'ৰা ছোৱালী ঘৰ প্ৰতিপাল কৰি ঘৰৰ তাঁত সুঁত বোৱা কটা এইবোৰ প্ৰতিপাল কৰি এনেকৈয়ে কাম বনতে এনেকৈ ব্যস্ত হৈ কৰি মেলি ফুৰিছোঁ আৰু